হেল্ল' অঁ হয় হয় হয়

অঁ হয় হয় হয় কালাৰ অঁ অহাকালি অঁ আছে বাৰু তেনেকুৱা কিন্তু কালাৰটো কেনেকুৱা হয় হয় আপুনি নিব আহিব নে মই পঠাই দিম কাপোৰ দুযোৰ অঁ অঁ অঁ অঁ অঁ হয় নেকি অঁ ঠিক আছে দামটো মানে কিমান মানৰ ভিতৰত দি পঠাম অঁ ঠিক আছে মই অঁ অঁ অঁ অঁ কাইলৈ ৰাতিপুৱা এঘাৰটা মান বজাত দি দিওঁ এঘাৰটা মান বজাত অঁ সোনকাল দহটা মান বজাত দিওঁ তেতিয়াহ'লে অঁ দোকান খুলি খুলি পেলাই দহটা মান বজাত পঠাই দিম মই কাপোৰখিনি আপুনি পছন্দ কৰি যিখিনি ভাল হয় সেইখিনি ৰাখি বাকীখিনি দি পঠাব অঁ মই অঁ হয় ঠিক আছে মই চেষ্টা কৰিম বাৰু মানে নটাৰ পৰা দহটাৰ ভিতৰত দি দিম আৰু সেইখিনি সময়ত তাতকৈ আগতে দিবলৈ অলপ দিগদাৰ হ'ব দোকান খুলি আকৌ গোটেইখিনি কৰি অঁ মই সেইখিনি সময়ত দি পঠাম হয় হয় অঁ বাচ্ছাৰ এনেই আছে ফ্ৰ'ক আছে ধৰক ছোৱালীবিলাকৰ আকৌ ধৰক ইফালে আছে পেন্ট চাৰ্ট স্প'ৰ্টিং তেনেকুৱা কেনেকুৱা লাগিছিলে আপোনাক অঁ হ'ব বাৰু পাৰিম দিবলৈ মই দি পঠাব পাৰিম অঁ আপুনি খালি অঁ

অঁ অঁ ঠিক আছে মই দি দিম বাৰু বাচ্ছা কেনেকুৱা ধৰণৰ কাপোৰ দিম অঁ কটন কাপোৰ দিব লাগিব ন' অঁ অঁ ঠিক আছে বাৰু মই তেনেকুৱা দুই তিনিযোৰ দি পঠাম অঁ ঠিক আছে বাৰু তেনেকুৱা অঁ অঁ অঁ অঁ অঁ অঁ অঁ মই দি পঠাম হয় হয় হয় ঠিক আছে মই অঁ মই দহটাৰ ভিতৰত দি পঠাম অঁ অঁ ঠিক আছে থেংক ইউ অঁ অঁ অঁ ঠিক আছে